হাঁহবোৰ পালন কৰিবলৈ হ'লে অলপ দকৈ আৰু বহল মানে খাল বনাই দিব লাগে হাঁহবোৰে বহল ফিচাৰীটো চৰি ভাল পায় কিন্তু কুকুৰাক পানী চৰিবলৈ নালাগে খাবলৈ লাগে সিহঁতে দানাৰ লগত পানী মিলাই দিলে খায় কিন্তু দৈনিক সিহঁতক একৰপৰা পাঁচ লিটাৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ